আমি পুহি থকা হাঁহ কুকুৰা সাধাৰণতে আক্ৰান্ত হোৱা ৰোগবোৰ বিভিন্ন ধৰণৰ হয় যেনে সিহঁতৰ মোৰ ঘূৰণি টাইপত হৈ পৰি যায় খোৱা বোৱা বন্ধ কৰি দিয়ে বা বগা বগা পাইখানা কৰে তেনেকৈ পেলু হয় তেনেকৈ ধেই বিভিন্ন ধৰণৰ ৰোগ হয় সেইবোৰ প্ৰতিৰোধ কৰিবলৈ হ'লে আমি সাধাৰণভাৱে গাঁৱলীয়া অঞ্চলত বহুতো বনৌষধি পায় সেইবোৰ খোৱালে ভাল হয় তথাপিও এজন ভাল আপোনাৰ ভেটেনেৰী ডক্টৰৰ ওচৰলৈ গৈ তেওঁৰ পৰামৰ্শ লৈ দৰৱ পাতি ভেকচিন তেনেকৈ দি খোৱালেও ভাল হয় ভাল হয়নো কি আৰু তেনেকুৱাবোৰ প্ৰায়বোৰ ভাল হয় তেও দুই এটা মৰে আৰু উপায় নাই সেটো মৰিবই যিহেতু সেটো এটা কি কৰিব বেমাৰ আহে সবটো ভাল নহয় সেইটো তেনেকুৱা হাঁহ কুকুৰা প্ৰধানকৈ বেমাৰ হয় আপোনাৰ ফাগুণ চ'ত বহাগ তেনেকুৱা মাহত বেছি হয় যিটো সময়ত শিমলু ফুলে আমাৰ গাঁও মানুহক কোৱা শুনো আৰু শিমলু ফুলিলে যে কুকুৰা হাঁহৰ বেমাৰ হয় সেই সময়ত আমি অলপ ভালদৰে যত্ন ল'ব লাগে চিকিৎসকৰ পৰামৰ্শ লৈ দৰৱ পাতি ভেকচিন তেনেকৈ খোৱাব লাগে বনৌষধি পাৰিলে খুৱাব লাগে যিমান যি পায় তেনেকৈ ভালদৰে খোৱা মেলা কৰি সিহঁতক ভালদৰে প্ৰতিপালিত কৰিব লাগে ভাল জেগাত বান্ধিব লাগে অলপ চাফ চিকুণকৈ থ'ব লাগে তেতিয়া অলপ বেমাৰ আজাৰটো কম হয় যিহেতু বেমাৰ আজাৰ হ'লে আমাৰ বহুতো লোকচান হয় বহুত টকা লোকচান হৈ যায় সেইকাৰণে আমি অলপ ভালদৰে ভাবি চিন্তি কামবোৰ কৰিব লাগে সিহঁতৰ খোৱা বোৱাটো অকণমান চকু ৰাখি ভালকৈ পৰিপাটি কৰি ৰখা দৰৱ পাতি টাইমমতে খোৱা ডক্টৰৰ পৰামৰ্শ লৈ ভেকচিন দিয়া বনৌষধি মাজে মাজে খুৱাই থকা তেনেকৈ খুৱাই থাকিলে আমাৰ মই ভাবোঁ আমাৰ অলপ এইবোৰ উৎপাদনটো ভাল হয় তেতিয়া আমাৰ অকণমান লোকচানটো কম হয় আৰু নহ'লে বহুত লোকচান হৈ যায় আমাৰ এতিয়া ধৰক দছটা পোৱালি যদি আমাৰ মৰি যায় মৰি গ'লেতো আমাৰ দছটা কুকুৰাই ধৰক কুকুৰা দছটা পোৱালি মৰি গ'লে আমাৰ এটাত যদি আমি তিনিশ চাৰে তিনিশকৈ পাওঁ দছটাততো আমাৰ বহুত টকা লোকচান হৈ যায় মানে যিমান পাৰো আমি চেষ্টা কৰিব লাগে সেইবোৰ দৰৱ পাতি খোৱাই বনৌষধি ধেই আছে গাঁৱতে য'তে ত'তে পোৱা যায় ৰাস্তা ঘাটে সেইবোৰ খুন্দি কৰি তাৰ ৰস পাতি এনেকৈ পাৰিলে ডক্তৰৰ পৰামৰ্শ লৈও দৰৱ পাতি খোৱাব লাগে সেইবোৰ খুৱাই থাকিলে আমাৰ যিহেতু ভাল হয় আমাৰ মৰা সংখ্যাটো কমি যায় তেতিয়া আমাৰ অলপ আমি লাভাম্বিত হওঁ আৰু তেনেকৈ বিভিন্ন ধৰণে নহ'লেতো আমাৰ মৰি গ'লে বহুত লোকচানো হৈ যায় তেওঁ দুই এটা মৰে আৰু মাজে মাজে সেইটো মৰিবই একো নাই সেইটো মৰিব সেইটো আমাৰ বাৰু ধৰি লওঁ আৰু সেইটো আমাৰ কিবা এটা গৈছে বুলি তেনেকেই আৰু বিভিন্ন ধৰণৰ পোৱা যায় দৰৱ পাতি বনৌষধিৰ লগতে ডক্তৰৰ পৰামৰ্শ লৈ খুৱাব লাগে তেনেকেই হয় কুকুৰা পোহাটো এটা কি ক'ম খুব কম খৰচতে পুহিবলৈ বিচৰা হয় কম টকা পইচা খৰচ কৰিলে হয় ঘৰৰ যিহেতু বাঁহ কাঠ লগাই গড়াঁল চৱাল বনাই সেইকাৰণে কেতিয়াবা যদি সৰহকৈ মৰি যায় কুকুৰা হাঁহ দুখ লাগে আৰু কিনো ক'ব উপায় নাই হ'ব আৰু ইয়াকে কৈছোঁ